এক লাখ এঘাৰ হেজাৰ এশ তিনি লাখ চাৰি হেজাৰ দুশ পাঁচ লাখ তিনি হেজাৰ তিনিশ ছয় লাখ দুহেজাৰ এশ আঠ লাখ ন হেজাৰ নশ